আমাৰ অঞ্চলত সাংস্কৃতিক আৰু ধৰ্মীয় ধৰ্মীয় মন্দিৰ আছে ওচৰতে ডাঙৰ মন্দিৰ আছে সেই মন্দিৰত হেৰি কৰা হয় ফাকুৱা ডাঙৰকৈ মেলা পতা হয় কৃষ্ণৰ ৰাধাৰ বাঁহ ভং বাঁহ ভঙা নিয়মটো কৰা হয় লখিমী আইক যেতিয়া বিয়া কৰাই আনিছিলে কৃষ্ণ লখিমীায়ে চৰি লখিমীয়ে যেতিয়া কৃষ্ণই ৰুক্মিণীক আনিছিলে লখিমী আইক বিয়া কৰিছিল ৰুক্মিণীক আনিছিলে ৰুক্মিণীক ধৰক সোমাব দিয়া নাছিলে তেতিয়া ধৰক সোমাব দিয়া নাছিলে কৃষ্ণই বাঁহ ভাঙি পৰা নিয়ম গোটেইখিনি বাঁহ ভাঙি কিনে ৰুক্মিণীক লৈ গৈছিলে সেইখিনিও ধৰ আমাৰ ওচৰ পাঁজৰ মন্দিৰবিলাকত আমাৰ ওচৰৰে পাঁজৰে মন্দিৰবিলাকত ডাঙৰকৈ কৰা হয় আৰু ৰাস উৎসৱটো আমাৰ ওদালগুৰি অঞ্চলত ডাঙৰকৈ পতা হয় মন্দিৰত নাম ধৰা হয় ডাঙৰ ডাঙৰ নাম পাৰ্টি মাতি কিনে নাম নাম পাৰ্টি মাতি কিনে নাম গোৱা হয় বহুত ভাল লাগে ৰাসতো আমাৰ ওদালগুৰিত বহুত ভাল লাগে সৰুসুৰা ঠাইবিলাকত সেনেকৈ বেলেগ বেলেকৈ তেনেকৈ পতা হয় আৰু মঠ মন্দিৰো বহুত আছে আৰু ধৰ সাংস্কৃতিক বিহু বিহু উৎসৱো আমাৰ ওদালগুৰিত বহুত ধুনীয়াকৈ হয় বহুত বহুত ঠাইত ভাগ ভাগ কৰি বিহু পতা হয় নাচ বিহু নাচ বিহুৰ নাচ বিহু নৃত্য পৰিৱেশন হয় আৰু বিহুৰ বিষয়ে গায়কবিলাকে গানো গায় ঢুলীয়া নাচনীৰ লগ হৈ কিনে বিহু বিহু ফাংচন হয় বহুত ভাল লাগে আৰু ধৰ্মৰ বহুত আমাৰ অসমত আছে সেই ওদালগুৰিটো আমাৰ কৃষ্ণ উৎসৱ দুৰ্গাপূজা দুৰ্গাপূজা ৰাস ৰাস কৃষ্ণ জন্মষ্টমী শংকৰদেৱৰ তিথিত তেনেকে ডাঙৰ ডাঙৰ উৎসৱ আমাৰ অঞ্চলত ডাঙৰ ডাঙৰ মন্দিৰবিলাকত পতা হয় আৰু বিহু বিহু আমাৰ অসমৰ জাতীয় উৎসৱ গতিকে বিহু আমাৰ অঞ্চলৰ ঠায়ে ঠায়ে ঠায়ে ঠায়ে ডাঙৰকৈ পতা হয় বিহুৰ নাচ হয় গায়ক মতা হয়েই বিহুৰ উপলক্ষেই আমাৰ অসমৰ জাতীয় উৎসৱ গতিকে সেই বিহুৰ বতৰত আমাৰ ফাংচনবিলাকত আমি বিহু গানহে শুনিব বিচাৰোঁ বিহুৰ বাহিৰে আমি বেলেগ ভাল নাপাওঁ গতিকে আমাৰ অসমৰ বিহু সন্মিলনিত আমি বিহু নাচ বিহু গান তাৰ বাহিৰে আৰু বেলেগ আমি ভাল নাপাওঁ